হেল্ল' দাদা এইটো স্পাইচি হাট ৰেষ্টুৰেণ্টত লাগিছে নেকি হয় মই আপোনালোকৰ ৰেষ্টুৰেষ্টৰ বিষয়ে শুনিছিলোঁ ফেচবুকত পাইছিলোঁ তাৰ কাৰণে কণ্টেক্ট কৰিছোঁ মই ভাবিলোঁ যে আপোনালোকৰ ইয়াৰ পৰা কিবা এটা অৰ্ডাৰ দি পেলাই খাই চাওঁ বহুত ফেমাছ শুনি আছোঁ দাদা আজি কিবা আপোনালোকৰ বিশেষ ব্যঞ্জন আছে নেকি নে স্পেচিয়েল কিবা আচ্ছা ঠিক আছে দাদা আপুনি সেই আজি যোনটো স্পেচিয়েল ডিছ সেইটো হোম ডেলিভাৰী আপোনালোকৰ হোম ডেলিভাৰী আছে নেকি কিবা ছিষ্টেম এপ বা কিবা আচ্ছা আছে ন অকণমান বুজাই দিব নেকি কেনেকুৱা কি এপটো

আচ্ছা ঠিক আছে দাদা আপোনাক মই এটা কাম কৰোঁ আপোনাক এইটো নাম্বাৰত হোৱাটছ্আপ কৰি দিওঁ মোৰ এড্ৰেছটো আৰু তাতে আপুনি মোৰ অৰ্ডাৰখিনি দি দিব অৰ্ডাৰখনি লিখক আজি যোনটো স্পেচিয়েল আইটেম আছে সেইটো এক প্লেট দিব আৰু আপুনি নুডলছ্ দুই প্লেট আৰু মানচুৰিয়ান এক প্লেট ঠিক আছে দাদা আপোনালোকৰ মই ডেলিভাৰী কৰাৰ পিছত পে'মেণ্ট কৰিম নে কি অনলাইন কৰি দিম আচ্ছা মই এটা কাম কৰিম আপোনালোকে ডেলিভাৰী কৰাৰ পিছত মই পে'মেণ্টটো কৰি দিম হ'বনে আচ্ছা ঠিক আছে থেংক ইউ দাদা হ'ব হ'ব থেংক ইউ